গ্ৰামাঞ্চলত বিভিন্ন ধৰণৰ খেলা খেলা যায় খেলা গিলাকেদি মানে লাভ কেনেদৰে হয় শৰীৰটো চৰ্চা হয় শৰীৰটো ভালে থাকে মানুহ আগতে মানে কি পেট এতিয়া আজিকালি মানুহবিলাকৰ পেট চেট ওলাই যোৱা হৈছে পেট নোলায় মানুহটো পূৰা ফিট থকা যায় আৰু কি বুলি কয় খেলা খেলি থাকিলে মানে মাইণ্ডটো ভালে থাকে মাইণ্ডটো ঠিক থাকে মাথাটোও ঠিক থাকে মাথাটো ঠিক থাকলিও মানুহৰ চব ভাল থাকে মানে হাঁহি তাহি থকা যায় সেইটোৱে আৰু সমাজত ভাৱ বিনিময় সমাজত ভাৱ বিনিময় বহুত হয় সমাজত মানে কি খেলা চেলাইদি সমাজখন হেৰি হয় না ভাল হয় খেলৰ দ্বাৰাই বহুত কাম কৰিব পাৰি খেলায়েই মানুহক মানে এটা ভাল সুস্থ চৰীৰ শৰীৰ সুস্থ শৰীৰ গঠন কৰে খেলায়েদি মানুহৰ ফিট হৈ থাকে খেলায়েদি মানুহ হেৰি থাকে খেলা খেলিব লাগে খেলাই লাভান্বিত বহুত কৰিছে খেলাৰ পৰাই আৰু খেলা খেলি থাকলি মানে কি আৰু খেলা খেলি থাকিলে কেৰিয়াৰ গঠন কৰিব পাৰি খেলায়েদি গ্ৰামাঞ্চলত খেলা আজিকালি বহুত খেলে খেলাই হকী ফুটবল কাবাডী কেৰম তাৰপিছত ক্ৰিকেট চব খেলে আজিকালি খেলা খেলা খেলাই থাকলি মানুহবিলাক ফিট হৈ থাকে খেলায়েদি মানুহ খেলায়েদি আৰু কি খেলা খেলে থাকলি মানুহ পূৰা টাফ্ হৈ থকা যায় মানুহটো মানুহটো পূৰা মানে কি আৰু চব কামতে মন দিব পাৰি আৰু খেলা চেলা খেললি অলপ মানে কি আৰু দেহাটো ভাল লাগি থাকে

খেলা ফুটবল কাবাডী এইগ্লাহানত অলপ বাৰু সেই হয় এই আঘাত পোৱা যায় আঘাত পালেও টেনচন নাই খেলাই মানে খেলা খেলি থাকলি আৰু বহুত ভাল আজিকালি খেলাৰ পৰা বহুত সেই হয় আছেনা নাই স্কোপ আছে খেলাত বহুত খেলাৰ পৰাই বহুত মানুহ মানে বাহিৰতো যোৱা হৈছে খেলা খেলে খেলে সেয়ে খেলা খেলিব লাগে আৰু খেলা খেলি থাকাতো ভাল খেলা বহুত ভাল